ঘৰত ৰন্ধা বঢ়া সময়ত এল পি জি চিলিণ্ডাৰ ব্য়ৱহাৰ কৰোঁতে সাধাৰণতে মানে চিলিণ্ডাৰটো গেছটো ব্য়ৱহাৰ কৰাৰ পাছত ৰন্ধা বঢ়া হৈ যোৱাৰ পিছত গেছটো অফ অন হৈ আছেনে নাই সেইটো চিলিণ্ডাৰটোত সেইটো চাব লাগে আৰু তোমাৰ ধৰি লওক বাৰ্ণাৰখনত সেইটো অন অফ হৈ আছেনে নাই যদি অন হৈ আছে অফ কৰি থ'ব লাগে চিলিণ্ডাৰটোতো ঠিক তেনেদৰে অফ কৰি থ'ব লাগে নহ'লে অন হৈ থাকিলে গোটেই গেছটো ওলাই মানে যদি আকৌ জুই চুই ক'ৰবাত জ্বলি থাকে নহ'লেও মানে চিলিণ্ডাৰটো ব্লাষ্ট হৈ যোাৱা সম্ভাৱনা থাকেতো সেই কাৰণে গেছটো চিলিণ্ডাৰটো অফ কৰি থ'ব লাগে আৰু পৰাপক্ষত জুই চুইৰ ওচৰত মানে বেলেগ এক্সটাকৈ জুই চুই সেনেকুৱা ধৰণৰ পৰা অকণমান চিলিণ্ডাৰটো আঁতৰত থ'ব লাগে আৰু এইটো এল পি জি চিলিণ্ডাৰটো ব্য়ৱহাৰ কৰা আগত বা যেতিয়া চিলিণ্ডাৰটো ঘৰলৈ অনা হয় তেতিয়া চিলিণ্ডাৰটো লিক হৈ আছেনে নাই সেই বস্তুটো অপেনিঙতে প্ৰথমতে মানে এইটো চাই আহিব লাগে চিলিণ্ডাৰটোত চিলিণ্ডাৰটোত এইটো অলপ মানে পানী অলপ দি দিলেও ওপৰত তাত যদি এনেকৈ বুৰবুৰণি সৃষ্টি হয় তেতিয়া মানে এইটো চিলিণ্ডাৰটো লিক থাকে লিক থাকিলে মানে গেছটো মানে অন হ'লেও বা অফ হ'লেও নিজে নিজে লিক হৈ থাকে গেছটো নিজে নিজে বাহিৰলৈ আহি থাকে তাৰ ফলত গেছটো চিলিণ্ডাৰটো ব্লাষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে ব্লাষ্ট হৈ গ'লেতো গোটেই ৰন্ধা বঢ়া এইবোৰ চব ইত্য়াদি কৰি চবতো শেষ হৈ যাব সেই কাৰণে চিলিণ্ডাৰটো অনাৰ আগতেই লিক হৈ আছেনে নাই চাব লাগে আৰু লিক হৈ আছেনে নাই সেইটো তো তাত সাধাৰণতে ইনেই অলপ পানী অলপ ওপৰত দি দিলেই হয় তাত যদি চিলিণ্ডাৰ চিলিণ্ডাৰটোত যদি তাত বুৰবুৰণি সৃষ্টি হয় তেতিয়া লিক হৈ থাকে লিক হৈ যদি থাকে সেইটো চিলিণ্ডাৰ আকৌ ব্য়ৱহাৰ কৰিব নালাগে